আমাৰ সম্প্ৰদায়ৰ বাহিৰত যদি ভ্ৰমণ কৰাৰ হয় যিহেতু ভ্ৰমণ কৰি থাকোঁ আৰু তেতিয়া আমি একো বৈষম্য বুলি ক'বলৈ গ'লে কিছুমান পাওঁ আন নহয় এতিয়া আমি যদি বেলেগলৈ যাওঁ যিহেতু আমি এতিয়া উজনিৰ মানুহ ন এতিয়া উজনিৰ মানুহখিনি যদি নামনিলৈ যাওঁ আমাৰ যিহেতু ভাষাবোৰ বা নামনিৰ ভাষাৰ কিছুমান পাৰ্থক্য আছে বা সালসলনি থকা দেখা পোৱা যায় সেইবাবে বা আমিও তেওঁলোকৰ ভাষাখিনি বুজি পোৱাটো কিছুমান ক্ষেত্ৰত অসুবিধা হয় বা তেওঁলোকেও কিছুমান আমাৰ কথা অলপ অসুবিধাৰ সন্মুখীন হয় বা হ'লেও যদি উজনিৰ মানুহ গৈছোঁ বুলি ভাবে বিভিন্ন ঠাই যিহেতু গৈছোঁ নামনিৰ তেতিয়া তেওঁলোকেও বা আমাৰ যিসমূহ খাদ্য আছে সেই খাদ্যসমূহৰো অলপ পৰিৱৰ্তন পায় বা আমাৰ মানুহখিনিৰ ক্ষেত্ৰত তেওঁলোকে কিছুমান পৰিৱৰ্তন পোৱা দেখা পোৱা যায় বা তেওঁলোকে জানিবলৈ ইচ্ছা কৰে যে আমি এই বস্তুটো কেনেকৈ কওঁ বা এইখিনি এনেকৈ কওঁ নেকি সেই কথাখিনি তেওঁলোকে যিহেতু জানিবলৈ চেষ্টা কৰে তেনেখিনিয়ে পোৱা দেখা পোৱা গৈছে